আমাৰ গাঁৱত স্থানীয় দেৱতা বুলি তেনেকুৱা একো কথা নাই যিহেতু আমাৰ আমি সত্ৰৰ বাসিন্দা আৰু সত্ৰৰ বাসিন্দা হোৱাৰ হেতু আমাৰ তাত বাসুদেৱ বুলি কোৱা হয় যাৰ কৃষ্ণ অৰ্থাৎ কৃষ্ণকে আমাৰ দে দেৱতাৰ পূজা কৰা হয় আৰু বিভিন্ন তিথি আহে আৰু বিহু আহে বিহু উৎসৱ সংক্ৰান্তিৰে আমি বাসুদেও বুলি কওঁ আৰু বাসুদেওক আমি পূজা অৰ্চনা কৰোঁ আমি প্ৰত্যেকটো বিহুতে প্ৰত্যেকটো বিহুত আমি নামঘৰত যাওঁ আৰু পূজা কৰোঁ আৰু বিশেষকৈ আমাৰ সত্ৰখনত ফাকুৱা উৎসৱটো বিখ্যাত আৰু ফাকুৱা উৎসৱত মুঠতে চাৰিদিনকৈ পালন কৰা হয় আৰু এই চাৰিদিনত বাসুদেৱওক বিভিন্ন ধৰণে পূজা অৰ্চনা কৰা হয় যিহেতু ফাকুৱা ৰাধা আৰু কৃষ্ণৰ বিবাহক লৈয়ে কৰা হয় আৰু সেই নামঘৰৰ ভিতৰতে হোম যজ্ঞ কৰা হয় স্থানীয় যিখিনি মানুহ আছে সেইখিনি মানুহখিনি আহে পূজা কৰে নাম গায় আৰু এনেকৈয়ে বিভিন্ন ৰীতি নীতি পালন কৰে ৰাতিলৈ ভাওনা হয় বিশেষকৈ ইত্যাদি আৰু